হেল্ল' হয় শৰ্মা ট্ৰেভেল এজেঞ্চীৰ পৰা কৈছেনে মই সুদিপ্তা নাথে কৈছোঁ মই শেহতীয়াকৈ এবাৰ আপোনালোকৰ পৰা কেব বুকিং কৰিছিলোঁ হয় একমাহ প্ৰায় একমাহমান আগত মই শ্বিলং গৈছিলোঁ কেবত হয় গুৱাহাটীৰ পৰা শ্বিলংলৈকে গৈছিলোঁ মোৰ ঠিকনাটো আছিলে গুৱাহাটী আদাবাৰী তিনিআলি পৰা ডাইৰেক্ট একদম শ্বিলং হয় মই এতিয়া আকৌ এবাৰ গুৱাহাটীৰ পৰা দাৰ্জিলিং যাব বিচাৰোঁ মই একেখন কেবেই বুকিং কৰিবলৈ বিচাৰি আছোঁ সেই বুক সেই কেবখনকে মই বুকিং কৰিব পাৰিমনে মোৰ কেবটোৰ নাম্বাৰটো মোৰ চাব লাগিব চাই পেলাই মই কৈ দিব পাৰিম আপোনালোকক ড্ৰাইভাৰজনৰ নাম আছিলে আপোনাৰ ৰাহুল নাথ মোৰ মানে একেই সেইটো ৰাইডৰ মোৰ মানে মোৰ হেৰিটো বহুত ভাল আছিলে মই যে ৰাইডটো কৰি পেলাই বহুতে ভাল পাইছিলোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চটো ভাল আছিলে সেইকাৰণে মোৰ মানে সেই একেখন কেবকে বুক কৰিব বিচাৰোঁ বুক কৰিব পাৰিমনে হয় মানে ড্ৰাইভাৰজনে বহুত ভালকে গাড়ীখন চলাইছিলে আৰু একো ভয় লগা নাছিলে পাহাৰীয়া ৰাস্তা দাৰ্জিলিঙো যিহেতু মানে পাহাৰীয়াতো সেইটো কাৰণে মই এজন ভাল ড্ৰাইভাৰ ল'ব বিচাৰোঁ আৰু সেই কেবৰ ড্ৰাইভাৰজন ভাল লগা কাৰণে মই সেই একেটা ৰাইডে বুক কৰিব বিচাৰোঁ হয় আপোনালোকে মোক জনাব হয় আপোনালোকে চাই লওঁক চাই পেলাই মোক অঁ অলপ পিছত ফোন কৰি জনাই দিলে হ'ব বাৰু একো নাই কথা হয় খালি চেষ্টা কৰিব দেই যাতে সেইটোৱেই হয়